আমাৰ পৰিয়ালত আমাৰ ঘৰত আপোনাৰ মিঠাই বিশেষকৈ ব্যৱহাৰ নহয় বুলি ক'লেও বেয়া নহয় ধৰি লওক কেতিয়াবা আলহী আহিলে ধৰক কেতিয়াবা মিঠাই অনা হয় আৰু বি আমাৰ ঘৰত ধৰক বিশেষকৈ মিঠাই তেনেকৈ ব্যৱহাৰ কৰা নহয় বুলি ক'লেও বেয়া নহয় আৰু মিঠাই বেছিকৈ সেৱন কৰাৰ ফলত আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলিও ক'ব লাগিব এক প্ৰকাৰে ক'বলৈ গ'লে মিঠাই মিঠা বস্তু যিহেতু ডায়েবেটিছ ৰোগৰ কা ৰোগৰ কাৰণে একেবাৰে বেয়া আৰু যিসকল ডায়েবেটিছ ৰোগ ৰোগীয়াল মানুহ আছে তেখেতসকলৰ কাৰণে বিশেষকৈ চেনিটো অতিকৈ বেয়া ৰিফাইনটো একেবাৰে বেয়া ডালদা একেবাৰে বেয়া সেইসকলৰ বাবেতো মিঠাইটো একেবাৰেই ব্যৱহাৰ কৰাটো উচিত নহয় আৰু মই ভাবোঁ মিঠাই নহ'লেও আপোনাৰ ঘৰখনত চলিব পৰা যায় যে মিঠাই যে খাবই লাগে বুলি কোনো কথা নাই তাত আৰু বিশেষকৈ নিমখীয়া মিঠাইটোৰ কথাটো নকওঁ বাৰু তাত সেইটো নিমখীয়া মিঠাই খালেও অ' অপকাৰ আছে তাত ধৰি লওক মিঠা বস্তুটোহে নিদিয়ে কিন্তু তাত ডালদা দিয়ে চে ডালদা দিয়ে ৰিফাইন দি বনায় সেয়ে চ' তাৰপিছত আপোনাৰ বেকিং চ'দা দিয়ে সেইখিনিও স্বাস্থ্যৰ কাৰণে একেবাৰে বেয়া

আজিকালি মানুহবোৰে আপোনাৰ আজিকালি ধৰি লওক মানুহবোৰে যিখিনি মিঠাই ব্যৱহাৰ কৰে খাবলে সেই মিঠাইখিনিত আপোনাৰ যিখিনি বস্তু ব্যৱহাৰ কৰে তাত ধৰি লওক ৰিফাইন ডালদা আদি কৰি চ'দাৰ পৰা আদি কৰি ব্যৱহাৰ কৰে সেই ব্যৱহাৰ কৰাৰ ফলত মানুহৰ যিকোনো বেমাৰ হ'ব পাৰে আপোনাৰ পেটৰ বেমাৰৰ পৰা আদি কৰি মানুহৰ আজিকালি পেটৰ বিশেষকৈ মানুহৰ পেটৰ বেমাৰটো বেছিকৈ হ'ব ধৰিছে গেছ হ'বলৈ ধৰিছে সেই বে গেছখিনি হোৱাৰ কাৰণ মেইন কাৰণটো হৈছে আপোনাৰ ৰিফাইণ আৰু ডালদা আৰু চ'দা সেইখিনি ব্যৱহাৰ কৰাৰ কাৰণে মানুহৰ গেছ হ'বলৈ ধৰিছে আৰু পেটৰ বেমাৰটো বেছিকৈ হ'বলৈ ধৰিছে মই জনাত মিঠাই ব্যৱহাৰ নকৰিলেও মানুহে চলিব পাৰিব যিহেতু মিঠাই যে খাবই লাগে বুলি কোনো কথা নাই তাত নাই আৰু পৰাপক্ষত মানুহে মিঠাইটো কমাই চলাটোৱেই বেছি ভাল হ'ব মোৰ মতে